যোৱাকালি ডিব্ৰুগড় বজাৰৰ পৰা মই এটি কণ্টেইনাৰ আনিছিলোঁ প্লাষ্টিকৰ আৰু কণ্টেইনাৰটো দেখিবলৈ বৰ ধুনীয়া আছিল সেইকাৰণে মোৰ পচন্দ হ'ল দোকানীজনে দৰ দাম কৰি যিমান কম পাৰোঁ মই দুশ ষাঠি টকাত মই আনিলোঁ তাৰপিছত দোকানীজনে ক'লে বস্তুটো ভিতৰত যিকোনো গৰম বস্তু থ'লে গৰমেই হৈ থাকে চৌব্বিছ ঘণ্টাৰ কাৰণে মই যেতিয়া অফিচলৈ বুলি ওলাই আহিছোঁ ভাত ভৰালোঁ চব্জি ভৰালোঁ তাৰপিছত খুলি দেখিছোঁ চব্জি ভাতটো গৰম হৈ থকাই নাই তাৰ ছাইডেদি গল গলি গৈছে আৰু ছাইডে ছইডে কিছুমান ফেনৰ নিচিনা বস্তু ওলাইছে সেইটো কাৰণে এই প্ৰডাক্টটো মই বেয়া বুলি ভাবিছোঁ আৰু দোকানীজনক মই প্ৰডাক্টটো ঘূৰাই দিম বুলি ভাবি আছোঁ